হেল্ল' অ' কোনে ক'লে হয় হয় আপুনি কোনে ক'লে হয় ও হয় হয় খুব ভাল কথা

নাই গোটেইখিনি সুবিধাই উপলব্ধ আছে আপোনালোকে কেতিয়া আহিব বুলি ক'লে আঠ তাৰিখ কিমানজন আহিব পাঁচজন অ' ঠিক আছে ইয়াত থকা খোৱা গোটেইখিনি ব্যৱস্থাই আছে এ আপোনাৰ আপুনি যিমান টকাৰ বাবদত বিচাৰে সেই হিচাপত আপুনি ইয়াত থকাৰ ব্যৱস্থা বা ৰুমৰ ব্যৱস্থা মই কৰি দিম তাৰ উপৰিও কাজিৰঙাৰ ভিতৰচোৱা চাবলৈ হ'লে জীপ ছাফাৰী হওক বা হাতীত হওক সেইখিনি সুবিধা আছে তাৰ উপৰি ইয়াত এখন অৰ্কিড পাৰ্ক আছে দুৰ্গাপুৰত তালৈকো আপোনালোকে যাব পাৰিব না হৈ যাব হৈ যাব সেইটো হৈ যাব অ' সেইটো আপুনি এটা নিশাত দুই হাজাৰ পঁচিছশ ইমান মানৰ পৰা আৰম্ভ হয় আপোনাক কেনেকুৱা ৰুম লাগে আপুনি অহাৰ পিছত মই আপোনাক দেখুৱাই দিম বা আগতীয়াকেও মই আপোনাৰ যোগাযোগ নম্বৰত পঠাই দিব পাৰো তাত আপুনি চাই ল'ব লৈ যিটোৱে পচন্দ হয় সেইমতে আপুনি মোক জনাই দিব মই আগতীয়াকৈ সকলো ঠিক কৰি থৈ দিম হয় হয় আগতীয়াকৈ জনাই দিব

অ' পৰিয়াল হ'লে বেছি বেছি ভাল কথা থকা মেলাত সুবিধা হ'ব আপোনালোকৰ যেনিবা বেলেগ বেলেগ মানুহ আহিলে কেতিয়াবা থকা অসুবিধা হয় হ'ব মই গোটেইখিনি গোটেইখিনি মিলাই দিম আপুনি আহিব অহাৰ আগত মোক ফোন কৰিলেই হ'ল ঠিক আছে বাৰু হয়